মাছ ধৰাতো জীৱিকা হিচাপে উন্নত আৰু সহজ কৰি তুলিবলৈ আমাক চৰকাৰৰ পৰা বহুত প্ৰয়োজন বহুত সুবিধাৰ প্ৰয়োজন কাৰণ কিয় আমাৰ গাঁৱৰ ওচৰত যি নদী বা জান থাকে সেই জানখন যদি আমাৰ বহুত দিন হৈ যোৱা পিছত অলপমান বাম হৈ যায় আৰু সেই বাম হৈ যোৱাৰ কাৰণত আমাৰ পানীবিলাক বা মাছবিলাক চৰিবলৈ কাৰণে বা উৎপত্তি হ'বৰ কাৰণে বহুত জেগা কমি যায় সেইটোৰ কাৰণে মই চৰকাৰবিলাক চৰকাৰৰ পৰা এইটোৱে সুবিধা কৰিব বিচাৰোঁ যে আমাৰ যি জান বা নদী থাকে সেই জান বা নদীখন খান্দি পেলাই যদি ভালদৰে বান্ধি দিয়া যায় আৰু বান্ধি দিয়া যায় তেতিয়া আমাৰ মাছবিলাক চৰিবলৈ সুবিধা পায় আৰু বেছি উৎপত্তি হ'বলৈয়ো যে সুবিধা অকণ হয় কাৰণ কিয় বেছি দ' পানীত হ'লে মাছ থাকিবলৈ সুবিধা হয় আৰু সেই সেয়েহে মই চৰকাৰৰ পৰা সুবিধা হোৱাতো মই বিচাৰোঁ কাৰণ কিয় চৰকাৰে যদি সেই সুবিধাকণ কৰি নিদিয়ে আমাৰ গাঁৱলীয়া মানুহৰ বহুত অসুবিধা হয় কাৰণ কিয় ইমান আৰ্থিক অৱস্থা ভাল নহয় সেইটো কাৰণে মই চৰকাৰৰ পৰা চৰকাৰৰ চৰকাৰৰ পৰা সমৰ্থনৰ প্ৰয়োজন বিচাৰোঁ কাৰণ কিয় চৰকাৰে যদি সেই সুবিধাকণ কৰি নিদিয়ে আমাৰ গাঁৱলীয়া মানুহে নিজে কৰি ল'বলৈ কাৰণে নোৱাৰে আৰু যদিহে আমাৰ জানখন বহল আৰু দ' হয় তেতিয়া আমাৰ পানীতো বেছি হয় আৰু গাঁৱত পানীবিলাকো নোসোমায় যদি বাম হৈ যায় পথাৰত পানী বেছি হৈ গ'লে আমাৰ গাঁৱৰ মানুহবিলাকৰ অসুবিধাত পৰে কাৰণ কিয় ভেঁটি ঘৰৰ ভেঁটিবিলাক তল যায় সেইটো কাৰণে আমাৰ চৰকাৰে সেইবিলাকত চকু দিয়াতো প্ৰয়োজন কাৰণ কিয় মাছ ধৰিও মানুহে এটা পৰিয়াল চলি থাকিব পাৰে বা জীৱিকা হিচাপে ল'ব পাৰে যদিহে আমাৰ জান বা নদীটো নদীখন বাম হৈ যায় তেনে তেনেতেটো মাছবিলাক উৎপত্তি হ'বৰ কাৰণে অসুবিধা হয় সেইটো কাৰণে সেইটো কাৰণে মই চৰকাৰৰ পৰা চৰকাৰৰ পৰা সমৰ্থনৰ প্ৰয়োজন কণ বিচাৰোঁ আৰু তাৰবাদেও আমাৰ চৰকাৰে পুখুৰী পুখুৰী যেনে মানুহবিলাকে নিজৰ নিজৰ পুখুৰী থাকে আৰু সেই পুখুৰীটো যিমান ডাঙৰ কৰিব লাগে সিমানখিনি কৰি ল'ব নোৱাৰে সেয়ে তাৰ ক্ষেত্ৰত চৰকাৰেও অলপ সহায় কৰিব লাগে কাৰণ কিয় চৰকাৰে যদি লোন হিচাপে বা অনুদান হিচাপে অনুদান হিচাপে যদি তেওঁলোকক অলপ সাহাৰ্য্য দিয়ে তেতিয়া তেওঁলোকে সেই পুখুৰীটো ডাঙৰ কৰি তাত পোণা মেলি মাছ উৎপাদন কৰি তেওঁলোকে বিক্ৰী কৰি তেওঁলোকে উপাৰ্জনমুখী কৰিব পাৰে আৰু মাছৰ উৎপাদন হোৱা মানেই তেওঁলোকে সেই মাছ বিক্ৰী কৰি বেছি পইচা পাব আৰু তাক জীৱিকা হিচাপে তেওঁলোকে উন্নত কৰিব পাৰিব